দীঘলীয়া সাঁতোৰ বা ব্যায়ামৰ সময়ত আমি সদায় জুচ জাতীয়

খাব লাগে যিহেতু সাঁতোৰ বা ব্যায়াম কৰাৰ আগতে গধুৰ খাদ্য কেতিয়াও খাব নালাগে যিয়ে আমাৰ ব্যায়ামৰ সময়ত বিভিন্নভাৱে অপকাৰ কৰিব পাৰে